হয় হয় নমস্কাৰ কোনে কৈছিলে বাৰু হয় হয় হয় হয় কওকচোন

হয় হয়

নহয় হেৰি মানে মোকতো আপুনি এতিয়া গুৱাহাটীতে পাব কিন্তু আপুনি এতিয়া কিমান খেলিছে বাৰু মানে কিমান এনেই ফুটবল চুটবল খেলিছে নাই বা আপোনালোকে সেই এনেই প্ৰেকটিচ ক'ত কৰিছে কি কথা সেইটো অকণমান ক'ব নেকি

গম পাইছোঁ গম পাইছোঁ গম পাইছোঁ এটা কাম কৰিব আপুনি হেৰি কি বুলি কয় মোক আপুনি গুৱাহাটী আহিব গুৱাহাটী আহি পেলাই ফোন এটা কৰিব তেতিয়ালে মোৰ অফিচত আহি আপুনি লগ কৰি ল'ব লগ কৰি পিনে হয় হয় হয় ঠিক আছে ঠিক আছে একো নাই হ'ব দিয়ক অঁ অঁ হ'ব হ'ব